নতুনকৈ সাঁতোৰ শিকিবলৈ আৰম্ভ কৰা ব্যক্তি এজনৰ বাবে মোৰ কেইবাটাও পৰামৰ্শ আছে সেই পৰামৰ্শকেইটাৰ ভিতৰত হ'ল সাঁতোৰ শিকা মানুহজন সদায় সি অকণমান স্বাস্থ্য পাতি হ'ব লাগে তেওঁ বেমাৰ আজাৰ থাকিলে অলপ দুৰ্বল হ'ব অনুভৱ কৰিব পাৰে অলপ দেৰি সাঁতুৰাৰ পিছত তেওঁ দেহলৈ দুৰ্বল ভাৱ অনুভৱ হ'ব আৰু সাঁতোৰ শিকা যিজন ব্যক্তিয়ে সাঁতোৰ শিকাব তেওঁ সদায় কম পানীত শিকাব লাগে এনে এককালমান পানীত শিকালে ভাল হয় আৰু তেওঁ কঁকালত গামোচা এখন বান্ধি এই যিজনে শিকিব লাগে তেওঁৰ কঁকালত গামোচা এখন বান্ধি লৈ সাঁতুৰিবলৈ শিকাব লাগে আৰু তেওঁ কলৰ ভীমকলল গছৰ টুকুৰা সৰু সৰুকৈ কাটি তাৰ মানুহজনক ধৰিবলৈ দি তুৰিবলৈ শিকাব লাগে কিন্তু কলডোখৰ মানুহজনৰ গাৰ ভাৰসাম্য ধৰি ৰাখিব পৰা হ'ব লাগে বা গাড়ীৰ চকা লৈ তেওঁক সাঁতুৰিবলৈ শিকাব পাৰে আৰু সাঁতোৰ শিকাই থাকোঁতে তেওঁ এই কথাটো লক্ষ্য কৰিব লাগে যে মানুহজন কেনেকৈ সাঁতুৰিছে বা সাঁতুৰিব পাৰিছে নাই নে তললৈ তেওঁ গৈছে নেকি বা পানী খাইছে নেকি সেই কথাখিনি সাঁতোৰ শিকোৱাজনে লক্ষ্য ৰাখিব লাগে সাঁতুৰিবলৈ তেওঁ অলপ সাঁতোৰতে ভয় ভয় অনুভৱ কৰিব সেই ভয়খিনি তেওঁ নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগে সাঁতোৰ শিকাওঁতে যিকোনো কথা বেলেগ কথা কৈ তেওঁক কথাটো অন্যমনস্ক কৰি ৰাখিব লাগে তেতিয়া তেওঁ ভয় ভাৱটো ইমান নাহে এইখিনিয়ে সাঁতোৰ শিকা শিকা ওপৰত মোৰ পৰামৰ্শ